যেতিয়া মই প্ৰথম কৰ্মত যোগ হৈছিলো কৰ্মত ভৰ্তি হৈছিলো তেতিয়া মই প্ৰথমবাৰৰ বাবে এটাই ভুল কৰিছিলো সেইটো হ'ল মোৰ যিহেতু মোৰ কৰ্ম সৰু ল'ৰা ছোৱালীৰ লগত শিক্ষাৰ লগত সম্পৰ্ক থকা শিক্ষাৰ লগতে শিক্ষাৰ অন্তৰ্গত ত' সেয়েহে মই প্ৰথম যেতিয়া কৰ্মত ভুল কৰিছিলো সেইটো হ'ল সৰু ল'ৰা ছোৱালীবোৰৰ লগত কেনেকৈ ডীল কৰিব লাগে মই সেইটো নাজানিছিলোঁ সৰু ল'ৰা ছোৱালীক কেনেকৈ চম্ভালিব লাগে কেনেকৈ চাব লাগে কেনেকৈ সিহঁতে শিকিব পাৰে কেনেকৈ সিহঁতক মানে বুজাব পাৰি সেইখিনি অলপমান মোৰ মানে ভুল হৈছিল ভুল হৈছিল বা বুজাত ভুল হৈছিল সেইখিনি মই পিছত এনে ধৰণে শুধৰালো যেনে মই সিহঁতক প্ৰথমে বুজিবলৈ চেষ্টা কৰিলোঁ সিহঁতক যেতিয়া মই বুজি পালোঁ তাৰপিছত মই নিজে নিজেই মোৰ ভুলবোৰ মই শুধৰাবলৈ সক্ষম হ'লোঁ সেই প্ৰথমে সিহঁতক বুজিবলৈ চেষ্টা কৰিলোঁ সিহঁতক বুজাৰ চেষ্টা কৰাৰ পিছত সিহঁতৰ ক'ত কেনেকৈ কি কৰিলে সিহঁতে বুজি পাব সেইবোৰ মই বুজি পোৱাত মানে সক্ষম হ'লোঁ